দাদা মই এটা ডেলিভাৰী অৰ্ডাৰ দিছিলো খৰিকা ৰেষ্টোৰেণত মই চিকেন চাউমিন দিছিলো বৰ্তমান মই কদমিয়াললৈ দিছিলো আৰু এতিয়া বৰ্তমান আছো মই নৰা গাঁৱত সেই সেইকাৰণে ডেলিভাৰীটো নৰা গাঁৱত দি দিলেই হ'ব